অঁ এই আপোনাৰ তাতে ম'বাইল আছে নেকি মই প্ৰানজ্যোতি পাঠকে কৈছিলোঁ আজি কালি চাৰিআলিত নাই নেকি দোকানখন হয় হয় হয় হয় হয় হয় মানে আপোনালোকৰ দোকানত এতিয়া ম'বাইল এভেইলেবল আছে নে নাই আইফোন এটা লাগিছিলে মোক আইফোন ফৰটিন

ফৰটিন সেইটো কিমান কিমানমান হ'ব প্ৰাইচ হয় নেকি অলপ কমাই ল'ব ই এম আইত ল'লে কিমান হ'ব আচ্ছা আৰু ই এম আইত লোৱা মানে আৰু এটা কথা মোৰ মাৰ কাৰণেও এটা লাগিছিল চেমচেঙৰ ম'বাইল সেইটো কিমান দাম হ'ব বিশ হাজাৰ মানৰ ভিতৰত লাগিছিল আৰু এটা ভাল বিশ হাজাৰ বিশ হাজাৰমানৰ ভিতৰত পামনে ভাল এটা হয় হয় হয় কিমান দামটো ফৰটি নাইন থাউচেণ্ড নাইণ্টি নাইন ৰুপিজ ঠিক আছে দিয়ক মই তেনেহ'লে আপোনালোকৰ তাতে যায় ভালকৈ ডিচকাছ কৰিম দিয়ক ঠিক আছে ফাইনেন্সটো হৈ যাব ন মই কালি যাম দিয়ক ঠিক অঁ ঠিক আছে ঠিক আছে হ'ব দিয়ক অঁ অঁ ধন্যবাদ